ভাৰতবৰ্ষখন হৈছে আমাৰ ধৰ্ম প্ৰধান দেশ আমি ধৰ্মৰ ওপৰত বেছি গুৰুত্ব দিওঁ ভাৰতবৰ্ষৰ মানুহবিলাকে ধৰ্ম আমাৰ বিভিন্ন ধৰ্ম জাতি ধৰ্মৰ লোক বাস কৰে সেই বিভিন্ন হিন্দুবিলাকে আমাৰ এইয়া বিহু পালন কৰে আৰু খেতিৰ লগত জড়িত ৰঙালী বিহু এই খেতিৰ লগত জড়িত সেইকাৰণে এইটো কৰে ৰঙালী বিহু হ'ল আমাৰ হেৰি তাৰ পিছত বড়োসকলৰ যেনে বাথৌ পূজা আৰু মিচিংসকলৰ আলৃ আয়ে লৃগাং মুছলিমসকলৰ ঈদ ভাৰতবৰ্ষখন আমাৰ ইয়াত ধৰ্মৰ লগতে জড়িত সেয়ে আমি ধৰ্মক বেছি গুৰুত্ব দিওঁ আন দেশতকৈ আমাৰ দেশখন বহুত পৃথক আমাৰ ধৰ্ম ধৰ্মক আমাৰ বহুত গুৰুত্ব দিয়া যায় ধৰ্মই হৈছে আমাৰ মেইন বস্তু আৰু আমাৰ ভাৰতবৰ্ষৰ মানুহবিলাক মিলা প্ৰীতি একতাৰ ডোলেৰে বান্ধ খাই থাকে ভা আমাৰ ভাৰতবৰ্ষৰ মানুহবিলাকে সকলোৰে মৰম ভাৱ বহুত আৰু